হেল্ল' হেল্ল' কোৱাচোন

অঁ মই মানে তোমালৈ ফোন কৰিছিলোঁ হেঁ এ তোমাৰ নাৰ্চাৰী গাৰ্ডেনত ফুলৰ পুলি পাম নেকি বাৰু মোৰ টাব অলপমান আনি থৈছিলোঁ মোৰ টাব আছে বিছটামান চিজনেলো দিবা আৰু অন্যন্য যিবিলাক ভাল ভাল ফুল আছে হাঁ তেনেকুৱা ধৰণৰ ফুলৰ পুলি পালে ভাল হ'ব

মোক কমতহে লাগিব

টাবত দিব পৰা যাব এই তুমি নতুন কিবা আনিছিলা নেকি এই পপী চপীবিলাক আনিছিলা নেকি অঁ এই পপী কেইটামানো দিবা এতিয়া মানে দেই ধুনীয়া ফুলে এইটো বস্তু অঁ অঁ অঁ অঁ

অঁ আচ্ছা মানুহ আহিলে ভাল হয় অঁ কোৱা অঁ নাই যোৱা তোমালোকৰ তাত মানুহ আছে নাই বাৰু অঁ সিহঁতকে পঠাই দিবাচোন হ'ব তেতিয়াহ'লে